বদন চন্দ্ৰ কুমাৰ বৰপাত্ৰ গোঁহাই কৌশিক প্ৰিয়ম বৰুৱা বৰপাত্ৰ গোঁহাই বিবেকানন্দ কুমাৰ বৰপাত্ৰ গোঁহাই কামেশ্বৰ কুটুম বৰপাত্ৰ গোঁহাই জ্যোতি প্ৰসাদ আগৰৱালা কুমাৰ বৰপাত্ৰ গোঁহাই